ঘৰত পোহা আমাৰ হাঁহ কুকুৰা আমি বিভিন্ন ধৰণৰ হাঁহ কুকুৰা উন্নত জাতৰ পোহো আৰু সেইবিলাকৰ আমাৰ হাঁহ কণী কণীৰ পৰা আমি আকৌ কণীখিনি উমনি দি তাৰপৰা আমি পোৱালি জগাওঁ পোৱালিৰ পৰা আকৌ সেইবিলাক আমি ডাঙৰ কৰি বিকো আৰু সিহঁতক আমি চাউল ধান মাকৈ আদি খুৱাই অধিক ওজন হ'বলে আমি সিহঁতক আহাৰ খুৱাওঁ সেই আহাৰবিলাক অধিক মানযুক্ত বুলি ক'ব পাৰি আৰু সিহঁতৰ খাদ্যবোৰ ভাল ধৰণে আমি চাফ চিকুণকৈ খাবলে দিওঁ আৰু সময়ত সিহঁতক পানী যোগান ধৰোঁ আৰু বন আদি আমাৰ ঘৰুচীয়া কুকুৰাবিলাককো আৰু হাঁহক আমি যোগান ধৰোঁ আৰু এনেধৰণে ইিহঁতৰ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে আৰু সময়ত অধিক আমি সিহঁহঁতৰ পৰা লাভৱান হওঁ গতিকে হাঁহ আৰু কুকুৰাই আমাৰ বহুতো উপকাৰ কৰে সিহঁতক আৰু ইয়াৰ পৰা এঘৰ মানুহ চলি থাকিব পৰাও হয় আৰু ইহঁতক মানযুক্ত সামগ্ৰী পাবলে আমি ইহঁতক বেছি ধৰণে ঘেঁহু আৰু মাকৈ খুৱাওঁ এই ঘেঁহু মাকৈ খোৱালে ইহঁতৰ ৱেটটো বৃদ্ধি হয় আৰু সেই বৃদ্ধি হোৱাৰ লগে লগে আমি তাৰপৰা আমি কিছুমান মানে পইচা বেছিকৈ পাওঁ